মই সকলো ধৰণৰ গছ পুলি ৰুব বিচাৰোঁ কাৰণ যেতিয়া আমি এজোপা ডাঙৰ বৃক্ষজাতীয় গছপুলি ৰুম সেই গছজোপাৰ পৰা আমি ছাঁ বতাহ সকলো পাম তাৰ উপৰিও তাৰ পৰা শুকান ডালবোৰ আমি খৰি হিচাপে পাম আৰু এজোপা গছ ৰোৱাটোৱেই নহয় তাক যত্ন কৰিবও লাগিব যিহেতু আমি দেখিছোঁ যে গছবিলাকৰ সংখ্যা খুব কমি আহিছে আৰু আমি গছ ৰুব লাগে আৰু ডাঙৰ গছবিলাক যেতিয়া আমি ৰুম বৃক্ষজাতীয় গছবিলাক যেতিয়া ৰুম এজোপা বৃক্ষ যেতিয়া আমাৰ অঞ্চলত থাকিব গৰম দিনত সেই গছজোপাৰ পৰা আমি ছাঁ পাওঁ সেই ছাঁহৰ তলত বহি আমি জিৰাব পাৰোঁ আৰু ঠিক তেনেধৰণে এজোপা ফুলগছো আমি ৰুব বিচাৰোঁ কাৰণ অকল ডাঙৰ গছজোপা থাকিলেই যে সকলো হ'ব তেনে নহয় ফুল গছ জোপা থাকিলেও আমাৰ চৌপাশটো সুন্দৰ হৈ থাকিব ফুলজোপা যেতিয়া ফুলি থাকিব ফুলজোপাৰ পৰা যেতিয়া বিভিন্ন পখিলা প মানে পখিলা পৰিব বিভিন্ন ৰঙৰ পখিলা পৰিব বা দেখি ভাল লাগে তাৰ এটা বহুত অতুলনীয় ৰূপ আছে আৰু ফল ফলজাতীয়ও আমাক প্ৰয়োজন হয় যিহেতু আমি ফল আমি প্ৰায়ে খাওঁ যেনে মধুৰীআম কঁঠাল তেনেকুৱা ধৰণৰ গছো আমি ৰুব লাগে কাৰণ বতৰৰ লগে লগে আমি ফলবোৰ পাওঁ সেয়েহে ফলৰ ফলজাতীয় গছ পুলি ৰুই মই ভাল পাওঁ আৰু কথা হ'ল শাক পাচলি শাক পাচলিতো আমি সকলোৱে প্ৰায় কৰিবই লাগে কাৰণ শাক পাচলি যদি আমি বাৰীতে এডৰা যিকোনো শাক পাচলিৰ পুলি ৰুব পাৰোঁ আমি নিজেই নিজৰ পাচলিডৰাৰ পৰা পাচলি আনি ৰান্ধি খাব পাৰোঁ সেইবাবে মই সকলো ধৰণৰ গছ পুলিয়েই ৰুব বিচাৰোঁ কাৰণ প্ৰতিজোপা গছৰে একো একোটা গুণ আছে যিদৰে এজোপা আম গছৰ এটা গুণ আছে তেওঁ ফল দিয়ে সেই গছজোপাই ফল দিয়ে আৰু ঠিক তেনেকৈ বেলেগ এজোপা গছেও ফল নিদিলেও যে তাৰ কোনো গুণাগুণ নাই তেনে নহয় সেই গছজোপাই আমাক বতাহ দিয়ে পৰিৱেশটোও সজীৱ কৰি ৰাখে আৰু শাক পাচলিৰ বিষয়েতো ক'বই নালাগে যিহেতু এজোপা শাক পাচলিৰ যিকোনো এজোপা ধৰক আমি এজোপা ৰঙালাউ পুলি ৰঙালাউ পুলিকে ৰুলো সেই পুলিটোৰ পৰা এটা সময়ত আমি ৰঙালাউ পাম খাবৰ কাৰণে পাচলিও ঠিক আমি সেই পাম শাক ক্ষেত্ৰত হ'লেও ধৰক আমি যদি এজোপা লাই ৰোপণ কৰোঁ আমি এটা সময়ত তাৰ পাত ছিঙি আমি ৰন্ধা ৰান্ধি মেলি আমি খাব পাৰোঁ সেইকাৰণে মই সকলো ধৰণৰ গছ পুলি ৰোব বিচাৰোঁ কাৰণ সকলো ধৰণৰ গছেই আমাক বিশেষকৈ আমাৰ জীৱকুলৰ কাৰণে উপযোগী